হেল্ল' অ' এই কলেজত যাবানে অ' কোৱা এই কলেজ যে মানে কি ফাংশ্যনত কি ইউনিফৰ্ম পিন্ধি যাব লাগিব নে নে বাহিৰা আউট ড্ৰেছ পিন্ধি যাব লাগিব অ' তাকেহে তুমি কিবা প্ৰগ্ৰেম কৰিবা নেকি অ' হেৰি মই গান গাম বুলি ভাবিছিলোঁ দেৰি হ'ব নেকি বাৰু প্ৰগ্ৰেম অ' অ' নহয় ছিংগাৰ কোন আহিবনো অ' এ ময়ো মানে গান গাম মানে মই বৰগীতে গাম বুলি ভাবিছিলোঁ অ' অ' তাকেহে হেৰি কিমানমান সময়ত ওলাবা তুমি অ' অ' একেলগে যাম বাৰু অ' তুমি গাড়ীত আগতেই মোক মিছ কল এটা দি দিবা হা অ' দিয়া হ'ব দিয়া